বৰ্তমান সময়ত অসমৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ অৱস্থা যথেষ্ট ভাল

বিদ্যালয়সমূহত যথেষ্ট পৰিমাণৰ টেটৰ শিক্ষক নিযুক্তি কৰিছে আৰু সেই শি শিক্ষকসকল যথেষ্ট মেধা আৰু ছাত্ৰ ছাত্ৰীসকল আগৰ তুলনাত এতিয়া বিদ্যালয়লৈ নিয়মীয়াকৈ আহিবলৈ লৈছে তেওঁলোকে বিদ্যালয়ত খেল ধেমালি সভা সমিতি তৰ্ক প্ৰতিযোগিতা আদিত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোক যথেষ্ট উৎসাহী হৈছে আৰু তেওঁলোকে আগৰ তুলনাত বিদ্যালয় লৈ নোযোৱাকৈ কৰি নাথাকে আৰু তেওঁলোকক চৰকাৰে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰি দিছে আৰু তেওঁলোকে

সমূহ খাই তেওঁলোকে তাত যথেষ্ট সময় থাকিব পাৰিছে যথেষ্ট সময় থাকিব পাৰিছে আৰু অভিভাৱকসকলেও এই ক্ষেত্ৰত গুৰুত্ব দিছে যাতে ছাত্ৰ ছাত্ৰীসকল নিৰ্দিষ্ট সময়ত বিদ্যালয়লৈ যায় আৰু বিদ্যালয়ত কি পঢ়ুৱাইছে আৰু কি নপঢ়াইছে সেই বিষয়ে অভিভাৱকসকল সচেতন আৰু শিক্ষকসকলেও এই বিষয়ত গুৰুত্ব আৰোপ কৰে